যোৱা কেইটামান দশকত ভাৰতত উদ্ভৱ হোৱা কিছুমান চৰকাৰী চাকৰি অংগনাবাদী কম্পিউটাৰ ভ্ৰমণকাৰী কৌতুক অভিনেতাৰ চাকৰি পুলিচ মাষ্টৰ এনে ধৰণৰ চাকৰি আৰু যুৱক যুৱতীয়ে বিচাৰি চৰকাৰী চাকৰিয়েই বিচাৰে তেওঁলোকে যদি বিচাৰি নোপায় তেতিয়া দোকানত ব্যৱসায় কৰিবলৈ সোমায় আৰু তেওঁলোকে নানা ধৰণৰ উপাৰ্জন কৰিবলৈ বিচাৰে